হেল্ল' অঁ এইখন হেৰি নেকি চুইট ইণ্ডিয়া নেকি আচ্ছা হেৰি মই তাৰমানে প্ৰায় আধা ঘণ্টাই হ'ল মই অৰ্ডাৰ দিয়া আছিলে কিছুমান বস্তু সামগ্ৰী খোৱা বস্তু এতিয়ালৈকে আহি পোৱা নাই ডেলিভাৰী বয়টো মই বহুত অসুবিধা হৈছে মানে বহুত সময় হৈ গ'ল যে বস্তুখিনি ঠাণ্ডা হৈ যাবতো গতিকে আকৌ আপোনালোকক বাৰে বাৰে যোগাযোগ কৰি থাকিবলৈ মই ভাল পোৱা নাই ল'ৰাটো কিয় আহা নাই ইমান দেৰি অঁ ভোক লাগিছে এইফালে খাবলৈ খোৱাৰ সময় হৈ গৈছে নহয় আধা ঘণ্টাতকৈ বেছি হ'ল এতিয়া মই উপায় নাপাই পাই আপোনালোকক ফোন কৰিছোঁ আপোনালৈ কি কৰা যাব এতিয়া জল্দি আহিবলৈ আপুনি কওকচোন তেওঁক সোনকালে আপুনি খবৰটো কৰক কিয় আহি পোৱা নাই অঁ অঁ এতিয়া মই বাৰে বাৰে ফোন কৰি আছো ফোন উঠোৱা নাই তেওঁ কথাটো এনেকৈ ভাল কথা নহয় নহয় এনেকৈ অৰ্ডাৰ দিলে টাইমলী বস্তুতো ঘৰ পাবহি লাগে তেতিয়াহে আমি ব্যৱসায়বিলাক আপোনালোকৰ ভাল হ'ব আৰু মানুহেও অলপ সন্তুষ্টি লাভ কৰিব এনেকৈ নহয় গতিকে আপুনি পঠাই দিয়ক ইমিডিয়েট তেওঁক খবৰ কৰক আৰু আমালৈ পঠাই দিয়ক